হয় এনে কিছুমান দিন আছে যিটো দিনত মই আঁকিব নিবিচাৰোঁ যেনেকৈ গৰম দিনত বেছি গৰম লাগিলে মই আঁকিব নিবিচাৰোঁ কাৰণ তেতিয়া আঁকিব মন নগলে আৰু কিবা এটা বস্তু আঁকিলেও ভাল নহয় মই আঁকিবলৈ যিকোনো বস্তু চাই অনুপ্ৰেৰণা কৰোঁ মই দৈনন্দিন ৰুটিনত কামবোৰ আৰু ড্ৰয়িং ড্ৰয়িংটো মই সন্ধিয়া সময়ত কৰোঁ সেই সময়ত মোৰ কোনো ধৰণৰ কাম নাথাকে